এজন অধ্য়য়নপিপাসু ব্য়ক্তিৰ বাবে গোটেই জীৱনটোত কেৱল এখন কিতাপ পঢ়ি সন্তুষ্টি লাভ কৰাটো সম্ভৱ নহয় বিশেষকৈ মোৰ কথা ক'বলৈ গ'লে মই বিভিন্ন ধৰণৰ উপন্য়াস পঢ়ি ভাল পাওঁ আৰু মই বিভিন্ন ধৰণৰ উপন্য়াস পঢ়িছোঁ মই পঢ়া উপন্য়াসবোৰৰ ভিতৰত অনুৰাধা শৰ্মা পূজাৰীৰ ইয়াত এখন অৰণ্য় আছিল নাহৰৰ নিৰিবিলি ছাঁ ৰীতা চৌধুৰীৰ মাকাম দেও লাংখুই আৰু ভবেন্দ্ৰনাথ শইকীয়াৰ বিভিন্ন সৰু সুৰা কিতাপ হোমেন বৰগোহাঁঞিৰ সাউদৰ পুতেকে নাও মেলি যায় তেওঁৰ আত্মজীৱনী আত্মানুসন্ধান আৰু তেজপুৰ ইউনিভাৰ্চিটীৰ কৌশিক নন্দন বৰুৱাই লিখা নিৰিবিলি এটি নীৰৱ কাহিনী ইয়াৰ ভিতৰত অন্য়তম ইয়াৰ উপৰিও আৰু বহুতো কিতাপ আছে যিবোৰ মই পঢ়িব বিচাৰোঁ কিন্তু এজন ব্য়ক্তিৰ বাবে এটা জীৱনত সকলো কিতাপ পঢ়ি শেষ কৰাটো সম্ভৱ নহয় কিন্তু বিভিন্ন উপন্য়াস পঢ়ি ভাল পোৱা মই মই গোটেই জীৱনটোত নাজানো কিমান কিতাপ পঢ়িব পাৰিম কিন্তু বৰ্তমানলৈ মই পঢ়া কিতাপসমূহৰ ভিতৰত কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি এটি নীৰৱ কাহিনী উপন্য়াসখন মোৰ অতিকৈ আৰু আটাইতকৈ প্ৰিয় কিয়নো এই কিতাপখন দুহেজাৰ তেইছ চনত অসম গ্ৰন্থমেলাত প্ৰকাশ পাইছিল কিন্তু এখন গ্ৰন্থ হিচাপে স্বীকৃতি পোৱাৰ আগতেই মোবাইলত ই বুক হিচাপে ইয়াৰ এটা পিডিএফ আহিছিল সেই পিডিএফটো দুহেজাৰ আঠশ পাঁচ পৃষ্ঠাৰ আছিল অৱশ্য়ে কিতাপ হিচাপে প্ৰকাশ পোৱাৰ পাছত ইয়াৰ পৰিসৰটো অলপ সীমিত হ'ল অৰ্থাৎ দুহেজাৰ আঠশ পাঁচ পে'জ নহ'ল তথাপিও ই এখন চাব গ'লে ইয়াৰ আকাৰটো বহুত ডাঙৰেই হয় আৰু এই কিতাপখন তেজপুৰ ইউনিভাৰ্চিটীৰ ছাত্ৰ কৌছিক নন্দন বৰুৱাই লিখিছিল তাত তেজপুৰ ইউনিভাৰ্চিটীৰ যি বিশ্ববিদ্য়ালয় জীৱন আৰু হোষ্টেল জীৱন সেইটো অতি সুন্দৰভাৱে প্ৰকাশ কৰিছিল কৌশিক নন্দন বৰুৱাই তাত বিভিন্ন চৰিত্ৰৰ সমাবেশ ঘটাই কিতাপখন পাঠকৰ বাবে অতি মানে আনন্দকৰ কৰি তুলিছিল এজন পাঠকে যদি সেই কিতাপখন এবাৰ কেনেবাকৈ পঢ়িবলৈ আৰম্ভ কৰে তেন্তে কিতাপখন শেয নকৰাকৈ তেওঁ সেই কিতাপখনৰ মাজৰ পৰা ওলাব নোৱাৰে নিৰিবিলিখন পঢ়ি মোৰ এনেকুৱা অনুভৱ হৈছিল যে জীৱনত নিৰিবিলিৰ দৰে এখন কিতাপ পঢ়ি যিখিনি কিতাপখনৰ পৰা যিখিনি অভিজ্ঞতা পালো মোৰ জীৱনটো জীয়াবলৈ সেইখিনি অভিজ্ঞতা যথেষ্ট তাত বন্ধুত্ব আৰু প্ৰেমৰ যি সম্পৰ্ক সেইটো অতি সুন্দৰভাৱে প্ৰতিফলিত হৈছে আমি কেতিয়াবা বিভিন্ন সময়ত এজন বন্ধুক কিছুমান ভুল ধাৰণাত লওঁ বা এজন ল'ৰাৰ লগত বা এজন ল'ৰা এজনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্কত আহে ত' সেইবোৰ আমি বেয়া দৃষ্টিভঙ্গীৰে ল'ব নালাগে তদুপৰি ইউনিভাৰ্চিটীত তেজপুৰ বিশ্ববিদ্য়ালয়ৰ যি শিক্ষা ব্য়ৱস্থা যি পৰীক্ষা ব্য়ৱস্থা সেই সকলোবোৰ তাত সুন্দৰভাৱে প্ৰকাশ পাইছে তদুপৰি নিজৰ কিছুমান সপোন পূৰাবলৈ এটা ল'ৰা বা এজনী ছোৱালীয়ে যেতিয়া এখন শিক্ষানুষ্ঠানত পঢ়ি থাকে আৰু ঘৰৰ পৰা আঁতৰত থাকে তাৰপাছত ঘৰলৈ যোৱাৰ যি মাদকতা সেইয়া এক সুকীয়া অনুভৱ বিশেষকৈ মই সেই অনুভৱ পাইছোঁ আৰু সেই কিতাপখন পঢ়িও মই সেইয়া অনুভৱ কৰিব পাৰিছোঁ তদুপৰি এজনী সহজ সৰল গাঁৱলীয়া পৰিবেশৰ পৰা যোৱা ছোৱালীয়ে তেজপুৰ ইউনিভাৰ্চিটীৰ হোষ্টেলত থাকি যি সমূহ অভিজ্ঞতা পালে যিখিনি শিকিলে প্ৰায় তিনিবছৰ সময়ত যিখিনি শিকিলে সেইখিনি তাইৰ জীৱনটোৰ বাবে যথেষ্ট আৰু তাই সেইখিনি লৈয়ে জীৱনতো জীয়াব পাৰিব বুলি ভাবে তাই আছিল সন্ধ্য়াৰাগিণী বৰুৱা সন্ধ্য়াৰাগিণী বৰুৱা গাঁৱৰ পৰা যোৱা এজনী ছোৱালী আৰু সেইয়াই